মই মাঘৰ বিহুত কচু আলু বইল কৰি সুন্দৰকৈ পিঠাৰ লগত মিক্স কৰি লাড়ু বনাওঁ এই আৰু চুঙা চাউল বনাওঁ মাঘৰ বিহুটো ভোগালী বিহু বুলি কয় মাঘৰ বিহুত আমি সকলোৱে আনন্দ মনেৰে মেজিৰ তলত সুন্দৰভাৱে বনোৱা পিঠা পনা ভাত ৰন্ধা মাংস আদি চাহ খোৱাৰ পাছত আমি খাওঁ খাই আমি সকলোৱে আনন্দমুখৰ হৈ পৰোঁ মই বিশেষকৈ মালপোৱা বনাওঁ যিটো আমি দুই ঘণ্টা তিনি ঘণ্টা গুৰৰ লগত আৰু অলপ বেকিং দিব লাগে সেই বেকিঙৰ লগত মিক্স কৰি আমি পিঠা বনাওঁ সেই পিঠাখিনি আমি সুন্দৰকৈ সিজাই বনাব লাগে সিজাওঁতে চাব লাগে দেইছে পুৰি গৈছে নেকি যদি আমি সুন্দৰভাৱে লুটিয়াই থাকিব লাগিব আৰু সেই পিঠা আমি তিনি চাৰিদিনলৈকে থৈ বয়ামত ভৰাই থৈ খাব পাৰোঁ আমি তিলৰ লাড়ু বনাওঁ তিলৰ পিঠা বনাওঁ এইবিলাক কাম আমি কেতিয়াবা আমাৰ যেতিয়া আমাৰ এই প্ৰতিযোগিতা হয় বিহু টাইমত বহাগ বিহুত সেই টাইমত আমি পিঠাবিলাক কি হয় প্ৰতিযোগিতাৰ কাৰণে আমি কোনে কিমান সুন্দৰকৈ বনাব পাৰে তিলৰ পিঠাটো আমি কিমান দীঘল কৰিব লাগে আৰু মালপোৰাটো আমি কিমান সুন্দৰকৈ ৰঙচুৱাকৈ পুৰিব লাগে সেই আৰু হাজাৰমুখীয়া পিঠা আৰু গুৰৰ লাড়ুৰ সৈতে যি তিল দি বনাওঁ সেইটো টেষ্টি লাগে খাবলৈ আৰু বিশেষকৈ আমি মাঘৰ বিহুত সুন্দৰকৈ তিলৰ লাড়ু বনাই খাব লাগে সৰু সৰু ল'ৰা ছোৱালীকো দিব লাগে খাব লাগে সকলোৱে তিলৰ লাড়ুটোৰ বহুত গুণাগুণ থাকে তেনেধৰণে আমি পিঠা বনাওঁ আমাৰ আমি বহাগ বিহুত আমি জলপানো বনাওঁ আৰু পিঠাও বনাওঁ জলপানত আমি গৈ গুৰ আমি খাওঁ আলহী আহিলে আমি তাকে জলপান দিওঁ আৰু চাহৰ লগত আমি পিঠা দিওঁ আৰু পিঠা দিওঁ ঘৰলৈ আহোঁতে আমি আলহীক কিছুমান আলহীক আমি জলপান খুৱাওঁ আৰু বিহু টাইমত আহিলে বিহুৱা আমি পিঠাৰ সৈতে চাহ দিওঁ কি কৈছোঁ জলপান আমি দৈ গুৰ আৰু কিছুমানে আকৌ চেনী দিওঁ খাই চাহটো খোৱাৰ পাছতে আমি জলপান দিওঁ সুন্দৰকৈ টেষ্টিকৈ আলহীও খাই আৰু আমাৰ গৃহ ঘৰৰ মানুহবিলাকো খাই আৰু যেতিয়া বহাগ বিহু আহিব সেই টাইমত আমাৰ বিহু আহিলে আমি চাহ দিওঁ চাহৰ লগত পিঠা দিওঁ পিঠা গুৰৰ সৈতে বনোৱা পিঠা দিওঁ নিমখৰ সৈতে বনোৱা পিঠা দিওঁ আৰু নাৰিকল চেনী মিক্স কৰি আমি যিটো বৰাপিঠা বনাওঁ সেইটো দীঘলকৈ বনাব লাগে অলপ শুকান পিঠাখিনি দিয়াৰ পাছত আমি তেৱাখনত দিয়াৰ পাছত আমি সেই চেনী আৰু নাৰিকলৰ গুড়ি দি সুন্দৰকৈ বনাওঁ আলহীক দিওঁ খাবলৈ আৰু বিহুৱাকো দিওঁ এনেধৰণে আমি আলহীক শুশ্ৰূষা কৰোঁ বহাগ বিহুতো আমি জলপান দিওঁ বহাগ বিহুত আলহীক আহিলে আমি গুৰ গাখীৰ দৈ কিছুমানে এঁৱা গাখীৰ খায় কিছুমানে দৈৰ লগতো জলপানটো খায় সুন্দৰকৈ খায় আৰু টেষ্টি লাগিছে বুলি কয় বাইদেউ আপুনি আজি আমাক সুন্দৰকৈ জলপান খুৱালে আৰু ঘৰত গৈ আমি একো নাখালেও হ'ব এনেকৈ কয় আৰু বিহু বিহুৱাকো আমি সুন্দৰকৈ খুৱাও তেনেধৰণে চাহৰ লগত পিঠা দিওঁ জলপান দিওঁ জলপানত দৈ গুৰ এনেকৈ দিওঁ কিছুমানে চেনী দি খাই চিৰা কোমল চাউল জলপানটো আমি তেনেকৈ শুশ্ৰূষা কৰোঁ আৰু তেওঁলোকে খাই আকৌ অন্য ঘৰত বিহু কৰিবলৈ গুচি যায় আৰু আমাৰ বিহু এযোৰা নাহে কেবাযোৰাও আছে বহাগ বিহুত একেদিনাই কেবাযোৰাও হয় আমি সেইকাৰণে জলপান আৰু পিঠাটো সৰহকৈ বনাবলগীয়া হয় সেই বস্তুখিনি আমি সুন্দৰকৈ সং ভালকৈ টেমাত ভৰাই থ'বলগীয়া হয় আৰু যাতে আমি অন্য মাখি এনেধৰণে নপৰাকৈ আমি থ'বলগীয়া হয় চিৰাবিলাকো আমি সুন্দৰকৈ ধুব লাগিব খাবৰ সময়ত সুন্দৰকৈ ধুই মেলি আমি গৰমপানীতো ধুব পাৰোঁ ঠাণ্ডাপানীতো ধুব পাৰোঁ কিন্তু আমাৰ এটা টেষ্টি জলপান হৈছে সেইটো সান্দহ বুলি কয় সেই সান্দহৰ লগত আমি দৈ গাখীৰ আৰু গুৰ লৈ মিলাই আমি খাব পাৰোঁ ভাল লাগে খাই আৰু কিছুমান আলহীয়ে সান্দহ চেপেটী সান্দহ বুলি এবিধ আছে সেই সান্দহটো আমি গুৰৰ লগত খাওঁ নতুবা চেনীৰ লগতো খাব পাৰোঁ এঁৱা গাখীৰৰ লগতো খাব পাৰোঁ আমি এনেধৰণে খাওঁ ঘৰতো খাওঁ আলহীকো দিওঁ টেষ্টি পায় সকলোৱে ভাল লাগে আলহীক জলপান খুৱাবলে পালে আমাৰ ভাল লাগে চাহৰ লগত আমি বিভিন্ন ধৰণৰ হাজাৰমুখীয়া পিঠা নাৰিকলৰ পিঠা আৰু মালপোৱা তিলৰ লাড়ু তিলৰ লাড়ু গুৰৰ লাডু গুৰ নাৰিকলৰ লাড়ু এনেধৰণে তিলৰ গুৰৰ বনাব পাৰি চেনী গুৰৰ আৰু নাৰিকল দিও বনাব পাৰি আৰু ইয়াৰ লগত আমি চুজি দিবও পাৰোঁ তেনেকৈ সুন্দৰ সুন্দৰকৈ চাফা চাফাকৈ বনাই আমি অতিথিক খোৱাওঁ আলহী সুন্দৰকৈ খায় খাই তেওঁলোকে টেষ্টি পায়